হয় কওকচোন ঘৰতে আছোঁ ঘৰতে আছোঁ ভাল ভাল আপোনালোকৰ এই ওলাই আছে এতিয়া আমাৰ এতিয়া আপোনাৰ ত্ৰিশ লিটাৰমান বাহিৰলৈ গৈ আছে বাৰু

অঁ নৱেম্বৰ বোলে এক লাগিব ন অঁ ঠিক আছে নিব পাৰিব অ' হয় নেকি ঠিক আছে হ'ব হ'ব নি বাৰু এতিয়া আপোনাৰ এতিয়া হ'ব দিব বাৰু আপুনি এই আগ ধন নালাগে আপুনি আগে চিনাকী মানুহ হে হ'ব বাৰু অঁ লগত আৰু এৱাঁ গাখীৰও লাগিব নি হয় নেকি অঁ সকাম মানে ডাঙৰকে পাতিছে অঁ আপোনাৰ ঠিক আছে হেৰি আপোনাৰ এতিয়া নিবলে আহিবলৈ অসুবিধা ন ঠিক আছে হ'ব আৰু আমাৰ গাড়ী আছে বাৰু দি দিম দি দিম চিন্তা নকৰি বাৰু ঠিক আছে বাৰু হ'ব অঁ ঠিক আছে বাৰু হ'ব ঘৰতে আছোঁ ঘৰতে আছোঁ এই ভাল ভাল চবৰে ভাল আপোনালোকৰ অঁ এই গৰু লগতে লাগি থাকিব লাগে যে

এনে দহটা এঘাৰটা মান বজাত পাম বাৰু আপোনাক ঘৰতে পামে নহয় ঠিক আছে ল'ৰা খবৰ কেনেকুৱা হয় নেকি এতিয়া কি কৰি আছে অঁ হয় নেকি তাই এয়া এম এছ চিটো ছিগিল নহয় অঁ ঠিক আছে বাৰু হ'ব দিয়ক